হেল্ল' দাদা মই ভঙাগড়ৰপৰা ক'লোঁ অঁ হয় হয় মই মানে আপোনাৰ তাত এঘাৰটামান বজাত কেব বুক কৰিছোঁ হয় হয় মই কাইলৈ মানে এই দুটা চল্লিছত মোৰ ফ্লাইট আছে হয় গুৱাহাটী বৰঝাৰ বিমানবন্দৰপৰা হয় আপুনি মোক বাৰু কিমান সময়ত ইয়াৰপৰা নিবলৈ আহিব হয় মই এঘাৰটা বজাতে দিছোঁ অঁ মোৰ মানে আপুনি সেই নিৰ্দিষ্ট সময়তে আপুনি মোক আহি পিকআপ কৰিব দেই হয় নহ'লে মানে মোৰ ফ্লাইট মিছ হৈ গ'লে মোৰ মানে বহুত প্ৰব্লেম হ'ব অঁ হয় হয় ঠিক আছে মানে আপুনি সময়মতে পাবহি নে নাই সেইটো কাৰণেই আপোনাক সুধিলোঁ হয় মোক আপুনি মেডিকেল কলেজৰ ফণ্টৰপৰা পিকআপ কৰিলে হ'ব হয় ঠিক আছে দাদা আপুনি সময়মতে আহিব দেই হয় হয় ধন্যবাদ